হেল্ল' কওঁক গাহৰি মাৰিম আমাৰ কাইলৈ গাহৰি মাৰিম কাইলৈ ৰাতি অঁ অঁ ৰাতিপুৱা তিনিশ টকা কিলো কিমান লাগে মানুহক কৈ দিলে হ'ল আমাৰ খালি ফাংচন হ'ব ধুনীয়াকৈ গাহৰি মাৰিব আমাৰ গাঁৱত বৰ চেল হ'ব ন'হব তই কৈ দিলে হ'ল কিমান লাগে অঁ মাত্ৰ তিনিশ টকা বেলেগত কিমান তাত যিমান মানুহ আছে কৈ দিলে হ'ল আমাৰ ফুল কাইলৈ মেলা হ'ব গাহৰি মাংস মাৰিব গাহৰি মাৰিব আহি আছে পাৰ্টি হ'ব চব তোমাৰ ফালে আলহী আহিলে কি হ'ল কৈ দিলে হ'ল অঁ অঁ ঠিকে আছে ক'লেই হ'ল কেইকিলো লাগে মোক ফোন মাৰি দিবা কেই কিমান লাগে তিনিশ টকা কিলো বুলি ক'লে বেলেগৰ বেলেগত তিনিশ সত্তৰ আশী এনেকুৱা আমাৰ মাত্ৰ তিনিশ টকা বইলাৰ দাম কিমান হ'ল এই গাহৰি মাংস দাম কম না হাঁ এইয়া ফাংচনৰ নাম শুনিছা নাই ফাংচন আমাৰ চলি আছে এইয়া কাইলৈ আমাৰ হৈ যাব

এই হ'ব গাহৰি কিমান লাগে কেইকিলো লয় মোক ফোন কৰি দিলেই হ'ল মই দি দি থৈ দিম লৈ যাব আহি হ'ব অঁ গাহৰিহে হ'ব এতিয়া খালী তুমি খালী ক্লীয়াৰ কৰি থাকিবা অঁ ৰাতিপুৱা মোলৈ ফোন মাৰিবা যাহা পইচাটো মই ল'ম বাৰু কিমান কিলো লাগে মোক মেচেজ কৰি দিবা বচ হৈ গ'ল আৰু গাহৰি কিমান লাগে

অঁ হয় নেকি অঁ অঁ আহিব ইয়ালৈ আহিব দিবা অঁ ঠিক আছে অঁ প্ৰগ্ৰাম ভাল হ'ব তাত হাঁ জইন ফীজ এশ পঞ্চাছ টকা কাইলৈ মেলাও আছে মানে কি গাহৰি এভেলেবল গাহৰি পাৰিলে আহিবা তুমি অঁ মেলা আহিলে পাৰিলে আহিবা অঁ অঁ অঁ ঠিক আছে অঁ ঠিক আছে হ'ব দিয়া